হেল্ল' কোনে ক'লে হয় হয় কওকচোন আপোনাৰ ঘৰ কোন জেগাত টেনপুৰ টেনপুৰ টেনপুৰ টেম এই শান্তিপুৰৰ ওচৰত অঁ কোনফালৰ পৰা ল'ব অঁ কোন ফালৰ পৰা যাব লাগিব এই ন'ভাৰ ফালৰ পৰা আহিব লাগিবনে টেনপুৰ নামঘৰ ফালৰ পৰা আহিব লাগিব অঁ মই হেৰি অকল লাইটৰ কাম আছেনে আৰু বেলেগ কামো আছে অঁ মই তাকে এটা লাইট যিহেতু মই সেইকাৰণে আগতীয়াকৈ পইচাৰ কথাটো কৈ দিওঁ এটা লাইটৰ কাৰণে গ'লে কিন্তু তিনিশ টকা লওঁ আকৌ দেই নহয় আমাৰো চাওক সেই কি কয় বাইকখন লৈ যাম স্কুটিখন লৈ যাম তাত তেলৰ তেলটো এনেই পুৰিব নহয় অকণমান কাম বেছি থকা হ'লে বাৰু একো নাই অঁ ঠিক আছে বাৰু মই চাৰিটামান বজাতহে যাব পাৰিম চাৰিটা চাৰিটামান বজাত যাম হ'ব নে ঠিক আছে ঠিক আছে হ'ব ৰাখিছোঁ অঁ